হয় হয় কওকচোন

মেমহঁতক আমি ক'ম দুয়োজনীয়ে মিলি এজনৰ খুব বেছি হাণ্ড্ৰেডমান পৰিব চাগৈ

সেইটো সেইটো অঁ মই ভাবিছোঁ ভাড়াটো তেনেকৈ তুলি লওঁ আৰু নিজে খোৱা বোৱাতো কৰিম নিজৰ পইচাৰে

মে'মৰ লগত কথাটো পাতি চাম হয় ঠিক আছে অহ